নমস্কাৰ আমাৰ ধৰ্মগুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা গুৰুজনাই প্ৰৱৰ্তিত কৰা একশৰণ হৰি নাম ধৰ্মৰ আমি বিশ্বাস কৰোঁ আৰু এই ধৰ্মত হিংসা বৰ্জিত এটা ধৰ্ম য'ত হিংসা নাই তেনেকুৱা এটা ধৰ্মৰ আমি বিশ্বাসী এজন ঈশ্বৰকে আমি বিশ্বাস কৰোঁ আৰু তেখেতৰ ওপৰতেই আমি সমষ্টখিনি অৰ্পন কৰোঁ আৰু আমাৰ যিটো সমাজ সেই সমাজত শৃংখলিত হিচাপে মানুহখিনি যিকোনো অনুষ্ঠানত অংশ লয় গুৰুজনা প্ৰৱৰ্তিত আৰু ইয়াত কোনো হিংসাৰ ধৰ্মৰ পালন কৰা নহয়

ভগৱানৰ গুণানুকীৰ্তন কৰি ধৰ্মটো পালন কৰা হয় গতিকে মই ভাবোঁ এই ধৰ্মই সমাজত এটা ইতিহাস প্ৰতিষ্ঠা লাভ কৰিছে আৰু ইয়াৰ প্ৰতি সমাজ আগবাঢ়িও আহিছে আৰু ইয়াত যিসকলে এই ধৰ্মৰ প্ৰতি অনুৰাগী তেখেতলোকে এই গোটেই কথাখিনি ওপৰত হেৰি কৰি বিশ্বাস কৰি এতিয়ালৈকে চলাই আছে